অঁ কোৱা

অঁ অঁ অঁ বেয়া নহয় যাব পাৰি এতিয়া পাল নামতে যাওঁ নহ'লে অঁ এইবাৰ বাৰদিনীয়া হ'ব নহয় গম পাইছ' নাই পাল নাম যে অঁ অঁ হেৰি পা আছে অঁ ত্ৰিছ জানুৱাৰীৰ পা আছে তোমাৰ অঁ বাৰ ফেব্ৰুৱাৰীলৈকে হ'ব এই বাৰতে অঁ হ'ব

অঁ তেতিয়া হেৰি অঁ চুপাৰতে যাবা নে এতিয়া গাড়ী লৈ যাবা নে কেনেকৈ যাবা আ কেনেকৈ যাম বুলি ভাবিছা অঁ অঁ

অঁ এইবোৰ মানুহে কি কয় আকৌ ন এতিয়া গ'লে চবেই ৰিজাৰ্ভেশ্যন কৰি ট্ৰেইনত অঁ কৈ কৈ দিবা আকৌ কেনেকৈ যোৱা এতিয়া তুমি লিডাৰ লোৱাবোৰেহে গম পাবা আকৌ কেনেকৈ নিবা নিবা অঁ দূৰ হয় যে মানুহবোৰে অকণমান বাছত কিছুমানে যাবলৈ বেয়াও পাব পাৰে হয়নে তে অঁ মই পাইছোঁ বাৰু ট্ৰেইনত এতিয়া তুমি তেতিয়া আগতীয়াকৈ ৰিজাৰ্ভ কৰিব লাগিব আৰু ৰিজাৰ্ভেশ্যন কৰিলে মানে অঁ জানো এতিয়া কিমানকৈ হৈছে আকৌ নোজানিছোঁ নহয় আগতে তো নলবাৰীলৈকে তোমাৰ চাৰে তিনিশ নে তিনিশ আশী টকা তেনেকুৱা কিবা এটা লৈছিলে

অঁ অঁ অ তাৰমানে ৰিজাৰ্ভেশ্যনত গ'লে তোমাৰ ল'ৰা ছোৱালী লৈ পিনে ভাল আৰু

অঁ যাবলৈও সুবিধা হয় এনেকৈ এনেকৈ বাছে চাছে যাবলৈ অকণমান দিগদাৰ হয় ল'ৰা চৰা লৈ পিনে যে

অঁ অঁ হ'ব বাৰু তেতিয়াহ'লে দিয়া হেৰি কি বুলি কয় হেৰি কৰি পিনে ফাইনেল কৰি মোক জনাবা আৰু কেনেকৈ যোৱাটো হয় অঁ হ'ব যাম বাৰু মোৰ নামটো লিষ্টত থৈ দিবা অঁ অঁ